মই ভূপেন হাজৰিকাৰ গান শুনি ভালপাওঁ ভূপেন হাজৰিকাৰ গান মই কোনটো ভালপাওঁ এয়ে মোৰ শেষ জীৱন শেষ নাটক এই গানটো মই জুবিনৰ পৰা বহুত ভালপাওঁ অঁ এই এই ভূপেন হাজৰিকাৰ মই পোৱা ভালপাওঁ আৰু মই জুবিনৰ গানো ভালপাওঁ মা মা গানটো মই ভালপাওঁ মোৰ এই দুটা প্ৰিয় গান আৰু কেইটা এই তেনেকুৱা গান শুনি ভালপাওঁ মই আৰু ঈশ্বৰৰ নাম লৈ ভালপাওঁ মই ভাত ৰান্ধোতেওঁ ঈশ্বৰৰ নাম লৈয়ে থাকোঁ ঈশ্বৰৰ নামকে গাই থাকোঁ ৰান্ধোঁতে বাৰুতে উঠোঁতে বহোঁতে মই অকল ঈশ্বৰৰ নামকেই গাই থাকোঁ প্ৰত্যেক সময়তে মই ঈশ্বৰৰ গা নাম গাই ভালপাওঁ মই অলপ হেৰিতে প্ৰাৰ্থনা গাওঁ প্ৰাৰ্থনা মুখস্থ কৰোঁ আৰু মই কীৰ্তন ঘোষা মুখস্থ কৰোঁ মই ভাত ৰান্ধি ৰান্ধি সেইবিলাক মুখস্থ কৰোঁ আৰু চাহ বনাওঁতেও মই মুখস্থ কৰোঁ সেনেকেই কাম অনেক ধৰণৰ কাম কৰি ফুৰোঁতেও মই ঈশ্বৰৰ নাম শুনি ভালপাওঁ তাৰপিছত তেওঁ তেতিয়া আৰু ঈশ্বৰৰ নাম গোৱাৰ পিছত আকৌ মই প্ৰাৰ্থনা গাওঁ প্ৰাৰ্থনা গোৱাৰ পিছত প্ৰাৰ্থনা ময়ো শুনি ভালপাওঁ সময় সাপেক্ষে মই চব গানেই ভালপাওঁ কাৰণ কিয় চিজন লৈ পেলাই বিহুৰ সময়ত বিহু গান ভালপাওঁ আৰু জুবিনে যদি গাই জুবিনৰ প্ৰিয় গান মই মা গানটো মই ভালপাওঁ আৰু ভূপেন হাজৰিকাৰ গান মই এয়ে মোৰ শেষ নাটক এই গানটো মই ভালপাওঁ এই ঘৰত মই বক্সটোতো শুনোঁ আৰু মই মুখেৰেও এইবিলাক গান গাই গাই মই হেৰি কৰোঁ কাম কৰি ফুৰোঁ মই বাচন ধুওঁতেও মই গান গাওঁ মই বাচন বৰ্তন ধুওঁতেও হৰি নামো গাওঁ ঈশ্বৰৰ হেৰি নামো গাওঁ ধৰি লওঁক বৰগীত চৰগীত মই চব ভালপাওঁ শুনি তেনেকুৱা মোকো হেৰি নাই কিন্তু বহুত মই ঈশ্বৰৰ নামো ভালপাওঁ কিন্তু তেওঁ হেৰি কৰি মই বহুত প্ৰাৰ্থনাসমূহ মুখস্থ কৰোঁ কাম বন কৰিও মই ঈশ্বৰৰ নাম ৰাতিও মই শুওতেওঁ পদবিলাক মুখস্থ কৰোঁ এনিটাইম মানে মই ঈশ্বৰৰ নামতে হেৰি কৰি থাকোঁ মুখস্থ কৰি থাকোঁ ঈশ্বৰৰ নামকেই ভাবি থাকোঁ তাৰপিছত কেতিয়াবা ধৰি লওঁক বতৰ অনুসৰি বা স সময় অনুসৰি মই জুবিনৰ গান শুনি ভালপাওঁ বতৰ অনুসৰি ধৰি লওঁক মই ভূপেন হাজৰিকাৰ গান শুনি বা কিন্তু মই এক নম্বৰতে প্ৰিয় মোৰ ঈশ্বৰৰ নাম ঈশ্বৰৰ নাম মই শুওঁতে খাওঁতে উঠোঁতে বহোঁতে ভাত ৰান্ধোঁতে মই এনিটাইম ঈশ্বৰৰ নামকেই লৈ থাকোঁ